অঁ বাইদেউ অঁ হেল্ল' বাইদেউ অঁ মই মৰিগাঁও ডিষ্ট্ৰিকৰ পৰা কৈছিলোঁ মায়ঙৰ পৰা কৈছিলোঁ অঁ বাইদেউ আমাৰ ইয়াত মানে কলং নদী মাঠাউৰি ভাঙিলে তাৰ ফলত মানে বানপানী হৈছে গোটেই বানপানীয়ে মানে গোটেই পানী গাঁওবিলাকত আমাৰ পানীৰ যথেষ্ট পৰিমাণে পানী হৈ গৈছে ঘৰৰ ভিতৰত পানী সোমাই গৈছে আৰু এনে ভাবিছোঁ আপোনালোকৰ টিমে যদি আহি আমাৰ গাঁওত কিবা বিশেষ ব্যৱস্থা কৰেহি তেতিয়াহ'লে মানে আমাৰ যিসমূহ সমস্যাসমূহ হৈছে এতিয়া মানে সংঘটিত হৈছে সেই সমস্যাসমূহৰ পৰা আমি মুক্তি পাব পাৰিম মানে এতিয়া যি কি হৈছে মানে বাইদেউ আমাৰ যিসমূহ ল'ৰা ছোৱালী আছে ন সেই ল'ৰা ছোৱালীসমূহে পানীলৈ গৈছে ধৰিলক পানীত বিভিন্ন ধৰণৰ কৰিছে কাম মানে সিহঁতি বাচ্ছাবিলাকক মানে গৈছে আৰু মানে খাদ্য বস্তু বিশেষ বহুত নাটনি হৈছে থাকিবলৈ ঠাই জাগা নোহোৱা হৈছে আৰু মানে যদি আপোনালোকে যদি মানে আহি বিশেষ ধৰণৰ কিছুমান খাদ্য বস্তু আহি আমাৰ এই ইয়াত যোগান ধৰেহি তেতিয়াহ'লে তেওঁলোকে মানে এই সমস্যাসমূহ মানে সমাধান মানে অলপমাণ মানে মু মানে সা মুক্তি পাব আৰু বহুত সমস্যা হৈছে আহিপেনি আপোনালোকৰ টিম আহক আহিপেনি চাওকহি অলপমাণ বহুত আৰু মানে কি হৈছে যদি আপোনালোকে ইলেক্ট্ৰিচিটিক যদি অলপমাণ গাইদ কৰে যে মানে এতিয়াতো জানিছেই ন পানীত কেনেকুৱা ধৰণৰ সমস্যা সৃষ্টি হৈ যায় আৰু কাৰেণ্টো আহি গ'লে আমাৰ আহি এই সৰু সৰু ল'ৰা ছোৱালী বিলাকৰ যদি কিবা ধৰণৰ বিপদ হৈ যায় ন তেতিয়া আৰু ডাঙৰ ডাঙৰ বিপদ হ'ব গতিকে মানে এতিয়া পানীটো মানে ৰখা নাই পানী বহুত মানে ওপৰত বহুত ডাঙৰকৈ আহিছে গতিকে আপোনালোকে কিবা এটা ব্যৱস্থা কৰক আপোনালোকৰ টিমে কি কৰিব বাৰু আহিবনে বাৰু অঁ অঁ অঁ অঁ অঁ অঁ অঁ কাৰেণ্টো মানে কাটি দিছে বাৰু কিন্তু খাদ্য বহুত অভাৱ হৈছে থাকিবলৈ ঠাই নোহোৱা হৈছে ন গতিকে কিবা এটা ব্যৱস্থা কৰক

অঁ অঁ অঁ অঁ

অঁ অঁ অঁ ঠিক আছে অঁ তেওঁলোকক আহিবলৈ দিয়ক আৰু থকাৰ কাৰণেও যদি শিবিৰ ছিবিৰৰ কিবা এটা ব্যৱস্থা কৰি দিয়ে তেতিয়া মানুহখিনি অলপমাণ ভাল পাব আৰু ঠিক আছে দিয়ক